হেল্ল' বৰ্তা এই টাউনত যে হৈ আছে ৰঙালী বিহু সন্মিলনখন তাৰ কাৰণে মানে আমাৰ গাঁৱৰ পৰা এটা টিম নিম বুলি ভাৱিছিলোঁ তাৰ কাৰণে এতিয়া কাক কাক নিলে ভাল হ'ব

অঁ তাকে কৰিব লাগিব

অঁ অঁ অঁ

অঁ

অঁ অঁ অঁ এতিয়া মানে মই এতিয়া ল'ৰা ছোৱালীখিনি বাছি ল'ব লাগিব অঁ ইনেই মানে কেইজন মান নিব লাগিব বাৰু

অঁ তাৰ এনে ফিজটো কিমান মান ল'ব বাৰু এজনৰ প্ৰতি গ্ৰুপত ল'ব ন নহয় মানে ইনেই আৰ্ট কম্পিটিশ্যন এনেকৈ ঢোল পেঁপা চবটোতো আছে অঁ অঁ অঁ মই হ'ব তেতিয়া প্ৰথমতে মই আমাৰ গ্ৰুপটো মই ঠিক কৰি লওঁ তাৰ পিছত আপোনাক মই ফোন কৰিম হ'ব দিয়ক